পৰিবহণ আৰু অন্তঃগাঁথনিৰ ওপৰত ভূগোলৰ প্ৰভাৱ প্ৰধানত বিভিন্ন প্ৰাকৃতিক আৰু ভূগোলিক উপাদনৰ ওপৰত নিৰ্ভৰ কৰে ভূগোলৰ বিভিন্ন দিশ পৰিবহণ আৰু অন্তঃগাঁথনিৰ গঠন আৰু কাৰ্য পদ্ধতিত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰে ইয়াৰ কিছু মুখ্য দিশৰ বিৱৰণ দিয়া হৈছে এক নম্বৰত আছে ভৌগোলিক অৱস্থান আৰু পৰিবহণ পৰিবহণ আৰু অন্তঃগাঁথনিৰ ওপৰত ভূগোলৰ প্ৰভাৱ প্ৰথমে ভূগোলিক অৱস্থানৰ পৰা পৰিফূতিত হয় যদি কোনো অঞ্চল পাহাৰীয়া উপত্যকাযুক্ত আৰু বা জংগলীয় হয় তেন্তে সেই অঞ্চল সদক ৰেল অথবা বায়ু পৰিবহণ ব্যৱস্থা গঢ়ি গঢ়ি কঠিন গঢ়া কঠিন উদাহৰণস্বৰূপে হিমালয়ৰ অঞ্চলত পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকে দ্বিতীয়তে প্ৰাকৃতিক বাধা আৰু পৰিবহণ ভূমি ভূমি ক্ষেত্ৰ আৰু অন্যান্য প্ৰাকৃতিক বাধা পাহাৰ নদী বনাঞ্চল পৰিবহণ ব্যৱস্থা সোজা প্ৰভাৱ পেলায় পাহাৰীয়া অঞ্চলসমূহত সদক বা ৰেলপথৰ নিৰ্মাণ কঠিন হয় আৰু শীতকাল কাল কালিৰ পৰিফতন বৰফ পৰাৰ পৰিস্থিতি পৰিবহণ ব্যৱস্থাৰ সমস্যা সৃষ্টি কৰে নদী বা সমুদ্ৰৰ মাজত পৰিবহণ ব্যৱস্থা সাজি থকাৰ প্ৰয়োজন হয় তৃতীয়তে আৰু মৌচ পৰিৱৰ্তন পৰিবহণ ব্যৱস্থা আৰু অন্তঃগাঁথনিৰ ওপৰত আৱহাৱাৰ আৱহাৱাৰ প্ৰভাৱ বহুত গুৰুত্বপূৰ্ণ বৃষ্টি বন্যা আৰু শীতকালিৰ পৰিৱৰ্তন পৰিবহণ ব্যৱস্থাত ব্যাঘাত ঘটায় উদাহৰণস্বৰূপে বৰষা কালীন বন্যাৰ পৰা ক্ষতিগ্ৰস্ত পথ আৰু ৰে'ললাইনসমূহে অন্তৰ্জাতিক পৰিবহণক বাধা দি দিব পাৰে চতুৰ্থতে নদ নদী আৰু পৰিবহণ নদ আৰু নদী আৰু জলপথ পৰিবহণ ব্যৱস্থাৰ এক উল্লেখযোগ্য অংশ নদী পাহাৰ বাবে সদক আৰু ৰেলপথৰ ওপৰত নিৰ্ভৰশীলত থাকে চাৰা আৰু জলপথসমূহে অন্তৰ্জাতিক বাণিজ্য আৰু পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে পাঁচ নম্বৰ ভূগোলিক সৰলতা আৰু পৰিবহণ সমভোগীভূমি আৰু মাটিৰ সৰলতাৰ পৰিসৰ পৰিবহণ ব্যৱস্থা গঢ়াৰ ক্ষেত্ৰত সুবিধা প্ৰধান প্ৰদান কৰে সময়ভূমিত সৰক বা ৰে'ললাইন নিৰ্মাণত কম প্ৰাকৃতিক বাধা থাকে সেয়ে এই অঞ্চলসমূহত পৰিবহণ ব্যৱস্থা তুলনামূলকভাৱে সহজ হয় ভূগোলিক সম্পদ আৰু অন্তঃগাঁথনি ছয় নম্বৰ ভূগোল ভূগোলৰ সম্পদসমূহ যেনে খনিজ জল উদ্ভিদ পৰিবহণ আৰু অন্তঃগাঁথনিৰ ব্যৱস্থা সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে খনিজৰ খনন এলাকা আৰু জলসম্পদৰ উৎস নিকটৱৰ্তী পৰিবহণ ব্যৱস্থা ৰচনা কৰা হয় যাতে এই সম্পদসমূহৰ সঠিক ব্যৱহাৰ আৰু বৰ্তন নিশ্চিত হয় পৰিবহণ আৰু অন্তঃগাঁথনিৰ ওপৰত ভূগোলৰ প্ৰভাৱ ব্যাপক আৰু গভীৰ ভূগোলৰ বৈচিত্ৰ্য অঞ্চলসমূহৰ পৰিবহণ প্ৰক্ৰিয়া কাৰ্য্যক্ষমতা আৰু উন্নয়নক প্ৰভাৱিত কৰে